হেল্ল' মই অলপতে কেইটামান টাবৰ অৰ্ডাৰ দিছিলোঁ আৰু ফুলৰ গুটি কেইটামানো অৰ্ডাৰ দিছিলোঁ আটাইখিনিয়ে ভাল আহিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু ভৱিষ্যতেও এনেকুৱা প্ৰ'ডাক্ট পাম বুলি আশা কৰিলোঁ